আপুনি মোক সুধিছে ক'ল্ড ড্ৰিংকছ্ বা অন্য পেকেটৰ চৰবততকৈ এই গৰমত ঘৰত তৈয়াৰ কৰি খোৱা চৰবতে কি দৰে শৰীৰৰ উপকাৰ সাধিব পাৰে বুলি মই ভাবিব পাৰোঁ মই এইটোৱেই ভাবিব পাৰোঁ ক'ল্ড ড্ৰিংকছ্ৰ যিকোনো সামগ্ৰী তৈয়াৰ কৰোঁতে তাত নানা ধৰণৰ কেমিকেলযুক্ত দ্বাৰা এই ক'ল্ড ড্ৰিংকছ্ তৈয়াৰ কৰে যেনেকৈ মেংগ' ফ্ৰুটি আপোনাৰ থামছ্ আপ কোকো কোলা অনেক ৰকমৰ বস্তু পায় আজিকালি সেইবিলাক পেকেটিঙৰ যিকোনো বস্তুৱেই মই শৰীৰৰ উপকাৰ সাধে বুলি মই বিশ্বাস কৰিব নোৱাৰোঁ বৰঞ্চ আজিকালি চৰকাৰে প্লাষ্টিকৰ যিবিলাক পেকেটিং সেইবিলাকটো বৰ্জনেই কৰিছে যিহেতু প্ৰায় বস্তুবিলাক প্লাষ্টিকতে আজিকালি পেকেটিং হয় কিন্তু বৰ্জন কৰিছেগে তাত নিশ্চয় কিবা অসুবিধা থাকে সেয়েহে চৰকাৰে বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে কিন্তু এই ক'ল্ড ড্ৰিংকছ্বিলাকটো বটলবিলাক সকলোতো প্লাষ্টিকৰে বটল ইয়াত পেকেট যিবিলাক কাগজৰ পেকেট হ'লেও ভিতৰত এটা প্লাষ্টিকৰ প্ৰলেপ থাকে যিহেতু বস্তুটো লিকেজ নহ'বৰ বাবে সেয়েহে এই প্লাষ্টিকখিনিতো সেই তাৰ ৰসখিনিৰ লগত তাৰ সম্বন্ধ ৰাখিছে সেয়েহে মই এইটো সেইটো দিশৰ পৰাও মই ইয়াক গ্ৰহণযোগ্য বুলি নাভাবোঁ আৰু তাৰ যিটো আপোনাৰ দ্ৰৱনীয় যিখিনি সামগ্ৰী থাকে তাত অনেক কেমিকেলযুক্ত দ্ৰৱন মিশ্ৰণ হৈ থাকে সেই মিশ্ৰণটোৱে আমাৰ শৰীৰত কোনো ধৰণৰ উপকাৰ কৰিব নোৱাৰে বৰঞ্চ আমাৰ অনিষ্টহে হয় ঠাণ্ডা হয় সঁচা কিন্তু সেই ঠাণ্ডাৰ পৰিৱৰ্তে আমি যদি ঘৰত তৈয়াৰ কৰা বাৰীৰ পৰা চিঙি অনা নেমু সেই নেমুৰ ৰসেৰে আমাৰ যিটো উপকাৰ সাধিব তাতকৈ বহু গুণে এই ক'ল্ড ড্ৰিংকছ্ জাতীয় বস্তুখিনি তলত বুলি মই ভাবোঁ আমাৰ নেমু চৰবতখিনি বহুত উন্নত যিহেতু শৰীৰৰ বাবে অপকাৰ নাই আমাৰ শৰীৰত এই নেমু চৰবতে যিকোনো ক্ষেত্ৰত উপকাৰহে সাধিব নেমুত পায় চি ভিটামিন সেই চি ভিটামিনে আমাক শৰীৰত বহু ৰোগৰ পৰা হাত সাৰাৰ হাত সাৰিব দিয়ে আৰু ইয়াত আপোনাৰ কেমিকেলযুক্ত যিখিনি ক'ল্ড ড্ৰিংকছ্ সিহঁতেটো এনেধৰণে দিব নোৱাৰে আপোনাৰ এই নেমু চৰবতত এনেই তৃপ্তি হিচাপতটো ক'ল্ড ড্ৰিংকছ্ অকণমান বেছি হ'ব পাৰে কিন্তু নেমু চৰবত আমাৰ গুণাগুণৰ ক্ষেত্ৰত বহুতখিনি আগবঢ়া এই বাৰীৰৰ নেমুটোত আপুনি সদায় চেনি খাব হয়তো নোৱাৰিবও পাৰে নিমখেৰে আপুনি বনাই খুৱাওকচোন তাতো আপোনাৰ বহুত গুণাগুণ আছে ই শৰীৰ ঠাণ্ডা পেলাবই অন্যহাতে নানা ৰোগ নিৰাময় কৰিবই আপুনি চেনি নাপালেও ঘৰত যদি আপোনাৰ গুড় অকণমান আছে সেই গুড় দিও আপুনি চৰবত অকণ বনাব পাৰে বা অকল নিমখেও খাব পাৰে তাত কোনো অপকাৰ নাই আৰু আজিকালি ডক্টৰসকলে বিশেষজ্ঞসকলে প্ৰায় নেমু খোৱাৰ কথাই কয় যিকোনো ৰোগৰ ক্ষেত্ৰত বাৰীত হোৱা কাজি নেমু হওক গোল নেমু হওক বেয়া বুলি নকয় কিন্তু ক'ল্ড ড্ৰিংকছ্ ডক্টৰে নাখাবলৈ কয় কিন্তু নেমু নাখাবি বুলি কোনো ডক্টৰে ক'ব নোৱাৰে সেয়েহে মই ভাবোঁ এই ঘৰত তৈয়াৰ কৰা চৰবত আমাৰ বহু ওপৰত আৰু তাতে যদি আপুনি ঘৰতে মাটি কলহৰ পানী দি যিটো তৈয়াৰ কৰা আমাৰ প্ৰক্ৰিয়া মাটি কলহৰ পানীটো বহুত ঠাণ্ডা হৈ থাকে আৰু শৰীৰৰ বাবে খুব উপকাৰী সেয়েহে মই ভাবোঁ মাটি কলহৰ পানীয়ে যদি এই নেমু চৰব বনোৱা হয় তাত কোনো ধৰণৰ অপকাৰ নাথাকে বৰঞ্চ বহু উপকাৰ সাধিব আৰু শৰীৰৰ সকলো গৰম নিয়ন্ত্ৰণ কৰিব পাৰিব সেয়েহে মই ভাবোঁ থামছ আপ ক'ল্ড ড্ৰিংকছ্ৰ কোনো জাতীয় বস্তু ফ্ৰীজত দি যিদৰে ঠাণ্ডা কৰে সেই ফ্ৰীজৰ বস্তুটো আমি সম্পূৰ্ণ শুদ্ধ বস্তু বুলি ভাবিব নোৱাৰোঁ যিহেতু ফ্ৰীজৰ বস্তু খোৱাতো শৰীৰৰ বাবে অপকাৰ